লকডাউনৰ সময়ত গোটেই পৰিৱেশেই বিনষ্ট হৈ গৈছিলে সাধাৰণতে আমি বেছিকৈ পোৱা দোকানত কিনিবলৈ পোৱা বস্তুবিলাক নাইকিয়া হৈছিলে গতিকে মই সেই সময়ত বিভিন্ন ধৰণৰ বস্তু বনাবলৈ চেষ্টা কৰিছিলোঁ মিঠাইৰ পৰা আদি কৰি একদম কে এফ চি বা এম এফ চিত যিবিলাক বনায় সেইবিলাক খাদ্যও মই বনাবলৈ চেষ্টা কৰিছিলোঁ যিহেতু ল'ৰা ছোৱালীয়ে খাই ভাল পায় মিঠাই যেনেধৰণে ৰচগুল্লা হওঁক বৰফি হওঁক কাটা নিমকি হওঁক নি চিঙৰা হওঁক সেইবিলাক বনাবলৈ মই চেষ্টা কৰিছিলোঁ আৰু উপকৃত হৈছিলোও ঠিক তেনেদৰে মাছ মাংসও মই সুন্দৰভাৱে বনাবলৈ শিকিছিলোঁ পকৰি বনাব শিকিছিলোঁ তাৰপিছত ধৰক চব্জিৰ পৰাই যিবিলাক বস্তু সাধাৰণতে বনায় এতিয়া যিহেতু দোকানৰ পৰা কিনিবলৈও অসুবিধা হৈছিল গতিকে মই বিভিন্ন ধৰণৰ বস্তু বনাবলৈ নিজে চেষ্টা কৰিছিলোঁ আৰু ল'ৰা ছোৱালীয়ে খাইও ভাল পাইছিল সেই বস্তুবিলাক এতিয়া বুজি পাইছোঁ বা যেতিয়াৰ পৰা শিকিলোঁ ত পিঠাগুড়িৰে বিভিন্ন ধৰণৰ বস্তু ধৰক কেকৰ পৰা আদি কৰি লাডু পৰা আদি কৰি সেই বস্তুবিলাক কেকৰ পৰাও বিভিন্ন ধৰণৰ বস্তু বনাই ল'ৰা ছোৱালীক খোৱাবলৈ চেষ্টা কৰিছিলোঁ আৰু সেই বস্তুবিলাক খাইও ভাল পাইছিল আজিও এতিয়াও বনাওঁ এতিয়াও বনাই আছোঁ সেই বস্তুবিলাকে আৰু আমোদ দিয়ে ঘৰখনৰ সকলো সদস্যই খাই ভাল পাইছিলে মই ৰান্ধিবলৈ শিকা বস্তুবোৰ যিহেতু সেইবিলাক মই ভাবোঁ স্বাস্থ্যৰ উপযোগী আছিল আৰু স্বাস্থ্যৰ উপযোগী খাদ্য বনাই খালে যে স্বাস্থ্যৰ কাৰণে ভাল সেই কথা লকডাউনৰ পৰাই জানিব পাৰিছিলোঁ আৰু তেলৰ পৰিমাণ কম দি যে বইলত কিছুমান বস্তু বনাবলৈ শিকিছিলোঁ মাংসও বইল বইল বনাইছিলোঁ মাছো বইল বনাবলৈ শিকিছিলোঁ গতিকে সেই বস্তুবিলাক খাই ল'ৰা ছোৱালীয়েও ভাল পাইছিল আৰু এনেধৰণে বনাবলৈ শিকিছিলোঁ